অঁ খুৰী কি খবৰ অঁ ভালে আছোঁ দা এই গজেনৰ বিয়াত মাতছি না অঁ যাওঁ বুলি ভাবছু তুহু যাবা না গেলি একেলগে যাম দা অঁ আৰু যি ৰমেনৰ জীয়েকৰ বিয়াত গেইছলা না অঁ কেনে লাগিছে বিয়া খাই মোৰ একদম ভাল লগা নাই কিন্তু

অঁ আৰু কইনা চাই আইছলা না কইনাৰ যে মেকআপটো কেনে লাগিছে তোমাৰ অঁ আপিটো এনেই ভাল লগা হয়নে অঁ মেকআপ আৰ্টিষ্টটো কিবা দেখোন বেলেগহে কৰি দিলে আপিটোক অঁ সেইখান বিয়া গোটেই চবে কবা ধচ্চি সেখান বিয়া একো ভাল হ নাই বুলি অঁ অঁ যাই ভাল লাগা নাই ইটা গজেনৰ বিয়াত কি পিন্ধি যাবা অঁ অঁ দা তে গ'লে লগ পাম তে অঁ অলবা দে অঁ অঁ দা ঠিক আছে